হয় মই স্কুলত ৰাণিং কৰোঁ স্কুলত খেল ধেমালি প্ৰতিযোগিতা পাতিলে মানে মই ৰাণিঙৰ বাবে অংশগ্ৰহণ কৰিবলৈ মই তাত নাম লিখন কৰোঁ মই ৰাণিং কৰি ভাল পাওঁ মই এশ মিটাৰ দুশ মিটাৰ পোন্ধৰশ মিটাৰ ষোল্লশ মিটাৰ চব চব ভাগেই ৰাণিং কৰোঁ মই মই ৰাণিং কৰি মই পুৰস্কাৰো পাই থৈছোঁ বহুত মই ৰাণিং কৰি ভাল পাওঁ মই এতিয়া আৰক্ষী জোৱানৰ কাৰণে মই ৰাণিঙৰ প্ৰস্তুতি চলাই আছোঁ মই মৰ্ণিং আৰু ইভিনিং দুয়োটা টাইমতে ৰাণিং কৰিব যাওঁ মই ৰাণিং কৰি ভাল পাওঁ মই ফিটনেছ ফিট হৈ ভাল পাওঁ মই ৰাণিং কৰাৰ বাহিৰেও মই বহুত এক্সাৰচাইজো কৰোঁ মই এক্সাৰচাইজ কৰি ভাল পাওঁ মই আৰক্ষী জোৱান হ'বলৈ কাৰণে বহুতখিনি প্ৰচেষ্টা চলাই আছোঁ যাতে মই নিজৰ ওপৰত স্বাৱলম্বী হ'ব পাৰোঁ সেইবাবে মই সদায়ে প্ৰচেষ্টা চলাই যাওঁ যাতে মই নিজেই কিবা এটা কৰি উন্নতি পথত আগবাঢ়ি যাব পাৰোঁ সেইবাবে মই ৰাণিং কৰি আছোঁ আৰক্ষী জোৱানৰ বাবে মই জাপো মাৰোঁ চব কৰি ভাল পাওঁ মই